অ' অ' ভালনে খবৰ আপোনালোকৰ হেৰি মই সেইটো চুবাৰ জি পাঠক অ হেৰি এই এটা দৰকাৰ হৈছি ৰবক মানে দৰকাৰটো কেনেকুৱা হৈছি এ মই এইবাৰ সেই পথৰৰ মাটি অলপমান দি ঢাপ হেন কৰি তাৰমানে এটা দুটা ডাঙৰ ডাঙৰ ঢাপ কৰি ঘৰৰ কাষত মানে হে ভোট জলকীয়া ৰুইছিলোঁ ভোট জলকীয়াখিনিটো ভালে হৈছি অ হয় দে কদ্দেই জলা বুলি কয় যি ভোট জলকীয়া বুলিও কয় ভাল হৈছি বহু ভাল হৈছি মানে বহুত লাগচে তাৰ পিছত মই গাৱৰ বস্তুনো কিনো ঘৰৰ বস্তু ইয়ো নিয়ে সিয়ো নিয়ে নি থাকে তাৰ পিছত খাবা নৰেই না ইমান কিমান খাব মানুহ গিলা আৰ বহুত জালা না এতিয়া অলপ মানে এনেই যাৱাৰ নিচিনা হৈছি বহুত খিনি এই মোৰ আৰু আপনাৰলে মনত পৰিল আপুনি সেই কিবা জালাৰ আছাৰ মাজে মাজে কৰা বুলি শুনিছিলোঁ নহয় মোকো অলপমান দিহাতো দিয়কচোন কেনকে কৰবা পাৰি নহলি এমেখান এনেই যায় ইতান অ অকণমান শিকেই দিয়কচোন অ পকচি পকচি পকা কাৰণেতো বেয়া হ'বা ধৰচি লাহে লাহে

অঁ

অ' বেহাৰ অঁ সৰিয়হ বেহাৰটো বগাটো না

যাওক দে মই চাং দেচোন চেষ্টা কৰি যদি ভাল নহয় মই আপনাকে দিবা দিবা লাগবু দায়িত্বটো অ দ লগ হম দক পিছত